অঁ ডিম্পী হাজৰিকা হয় নাই বাৰু অঁ মই মানে কি অঁ মই গুৱাহাটীৰপৰা আহি আহিছোঁ মই নামফাকে লৈ যাব বিচাৰিছোঁ কোনফালে গ'লে নাম থাকি পাম বাৰু

অঁ অঁ তাৰপৰা হেৰি মই তো মই আহিছোঁ এতিয়া চুপাৰত আহিছোঁ তো মই ক'ত নামিলে গাড়ী পাম বাৰু হয় অঁ অঁ আৰু তাত গৈ আপোনাক নিশ্চয় লগ পাম চাগৈ আৰু তাত আৰু এনেই কিবাকিবি জীৱ জন্তু দেখিব পাম বাইদেউ

হয় হয় অঁ মানে মই তাৰ নামফাকে গাঁৱৰ তাৰ মানে ভা হেৰিয়ৰ সংস্কৃতিৰ ভাষা সংস্কৃতি তাৰ কেনেকুৱা মানুহ থাকে সেইখিনি চাব বিচাৰোঁ তাৰপৰা আৰু তাত মানে কিবা জীৱ জন্তুবিলাক আছে নেকি সেইটো চাব বিচাৰোঁ তাৰপৰা তাৰ খাদ্যসূচীবিলাক তাৰ পৰিৱেশৰ খাদ্যসূচী কেনেকুৱা সেইবিলাক জানিব বিচাৰোঁ

অঁ হয় হয় হয় বাইদেউ আৰু থকা কিবা সুবিধা হ'ব নেকি তাত অঁ হয় হয় বাইদেউ সেই তাৰ আৰু তাত মানে যিখিনি মই এতিয়া ফুৰিম চাকিম তাত তাত মোৰ গাইড হিচাপে এজন লাগিব আপুনি থাকিব পাৰিবনে বাইদেউ অঁ বাইদেউ ইমানখিনি হেৰি দিয়াৰ কাৰণে ধন্যবাদ ঠিক আছে বাইদেউ অঁ